হয় শইকীয়া ফুড হাউছ হয় আপোনালোক গড়আলিত অৱস্থিত শইকীয়া ফুড হাউছত হয়নে হয় হয় মোৰ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা কিছু খাদ্য অৰ্ডাৰ কৰিবলগীয়া আছিল হয় আপোনাৰ খাদ্যসমূহ হ'ল মোৰ আলু চ'প অৰ্ডাৰ কৰিব লাগিছিল অঁ জ্বলা অলপ দিব বেছি নিদিব জ্বলা মেডিয়াম দিব জ্বলা আপোনাৰ হয় তাৰপৰা আপোনাৰ পকৰী অৰ্ডাৰ দিবলগীয়া আছিল হয় হয় পিঁয়াজ পকৰি হয় হয় তাৰপৰা আপোনাৰ মোৰ হেৰি তাৰপৰা আপোনাৰ মোৰ ব্ৰেড চ'প আপোনাৰ অৰ্ডাৰ হৈ গ'ল জ্বলা দিয়া তাৰপৰা আপোনাৰ দুটা জ্বলা দিয়া কৰিব তিনিটা জ্বলা নিদিয়াকৈ পঠিয়াব তাৰপৰা আপোনাৰ পিঁয়াজ পকৰি পঠিয়াব দুটা দুই প্লেট পিঁয়াজ পকৰি পঠিয়াব তাৰপৰা আপোনলোকে ঘূগুনী ঘূগুনী পঞ্চাছ টকা আপোনাৰ ত্ৰিছ টকা এভাগকৈ পেকিং কৰি দিব বিছ টকা এভাগকৈ পেকিং কৰি দিব হয় হয় হয় আপোনাৰ মোৰ এড্ৰেছটো লিখি লওকচোন

গোলাঘাট এঙাপাৰা মোৰ নাম হৈছে আপোনাৰ বিকাশ গগৈ হয় হয় আপোনাৰ এঙাৰপৰা তিনি আলিটোৰ পৰা আপুনি লেফ্ট ছাইডে সোমাই আহিব তাৰপৰা আপুনি নাম ঘৰ এটা দেখিব আপুনি নামঘৰৰ ছাইডেদি যোনটো ৰাস্তা সেই ৰাস্তাটোৱেদি সোমাই আহি মোৰ পাঁচ নম্বৰৰ ঘৰটো হয় বিকাশ গগৈ হয় আপুনি ভিতৰলৈ সোমাই নাহিলেও হ'ব আপুনি জাচ আপুনি গেটখন খুলি আহি দৰ্জা মুখৰ আগত অৰ্ডাৰটো থৈ কলিং বেলটো বজাই গ'লেই হ'ব হয় আৰু লগতে আপোনালোকে গ্ৰীন চাটনি তাৰপৰা আপোনাৰ জলকীয়া চাটনি তাৰপৰা আপুনি অলপ পিঁয়াজ পঠিয়াই দিব হয় তাৰপৰা আপোনাৰ টিচু পেপাৰ পাঁচখনমান পঠিয়াই দিবচোন পাৰিলে হয় আপোনাৰ আৰু বিলখনো পঠিয়াই দিব লগতে হয় মই আপোনাক অৰ্ডাৰ দিবলৈ অহা ল'ৰাজনৰ হাততে দি পঠিয়াম পইচাটো হ'ব নহয় হয় হয় ঠিক আছে ঠিক আছে ধন্যবাদ আৰু যিমান পাৰে সোনকালে পঠিয়াবচোন মোৰ অলপ দৌৰাদৌৰিও হৈ আছে মানে মই মানে আপোনাৰ আৰ্জেণ্ট মিটিং এখন আছে তালৈ যাবলগীয়া হয় আছে চ' অৰ্ডাৰটো প্লিজ জল্ডি পঠিয়াব হয় হয় ধন্যবাদ ধন্যবাদ আপুনি ঠিকনাটো আকৌ এবাৰ চাই লওকচোন আপোনাৰ গোলাঘাট এঙাৰপৰা আপোনাৰ এঙাৰপৰা তিনিআলিৰ লেফ্ট ছাইডে আহি আপোনাৰ নামঘৰটো ছাইডৰ ৰাস্তাটোৱেদি সোমাই আহি পাঁচ নম্বৰ ঘৰটো হয় বিকাশ গগৈ হয় আপোনাৰ গেটখন খুলি কলিং বেলটো বজালেই মই ওলাই আহিম হয় ঠিক আছে ঠিক আছে হয় কেইটামান বজাত আহিব অৰ্ডাৰটো আপুনি এঘাৰটা বজাত অ'কে অ'কে ঠিক আছে